হেল্ল' মই আগতে যিটো ঠিকনা দিছিলোঁ সেই ঠিকনাটো এতিয়া কিবা বিশেষ অসুবিধাৰ কাৰণে সলনি কৰা হৈছে আপুনি নতুন ঠিকনাটো মই মেচেজ কৰি দিছোঁ সেইটো ঠিকনাত আহি পেলাই মোক লৈ যাব পাৰিবনে